হেল্ল' আপোনাৰ দোকানত হেৰি কঁঠাল পায় নেকি আমাৰ এতিয়া ইয়াত পাবলৈ নাই আকৌ আমাৰ গাঁওখন একেবাৰে হেৰি নহয় জানো দোকানত নাপায় সেইটো কাৰণে বোলো দোকানতে আছে নেকি সুধি চাওঁচোন অঁ অঁ নিজে যাবতো এতিয়া নহ'ব নেকি অঁ হ'ব অঁ হ'ব দিয়ক